মই সাধাৰণতে জন্তু ইমান ক্ৰয় নকৰোঁ মানে বেলেগৰ পৰা নানো তেওঁ দুই এটা বস্তু আনো অলপ হাইব্ৰীড তেনেকুৱা ধৰণৰ অনা হয় সেইবোৰ দোকানৰ পৰা আনো ডক্টৰ বা তেনেকুৱা পৰামৰ্শ লৈ কোনটো ল'লে কি ভাল হ'ব তেনেকুৱা সেইবোৰ দোকান আছে পল্ট্ৰি দোকান সেইবোৰৰ পৰা অনা হয় মোৰ আছে বিভিন্ন ধৰণৰ জন্তু আছে পশু পক্ষী আছে যেনে ধৰক হাঁহ কুকুৰা পাৰ চীনা চাহ ৰাজ হাঁহ কেম্বেল হাঁহ পাতি হাঁহ গৰু আছে ছাগলীও আছে গাহৰি তেনেকৈ পোহা হয় আছে অলপ অলপ সেইবোৰৰ পৰা আচলতে মই মাহেকত বিছৰ পৰা পঁচিছ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হওঁ সেইবোৰ বিক্ৰী কৰি এটা ভাল ইনকাম হৈ আছে মোৰ ভাল এটা ইনকম হয় মাহেকৰ মূৰত কুকুৰা হাঁহ বিকিব পৰা যায় কণী বিকিব যায় গৰু গাখীৰ গাহৰি ছাগলী তেনেকৈ সেইটো এটা নিজৰ নিজৰ ভাল দাম পোৱা যায় মাহে কমত ভাল এটা ইনকম হয় এটা আৰু অলপ আছে যথেষ্টই আছে মোৰ ক'বলৈ গ'লে সেইবোৰ পুহিবলৈ অকমান খৰচো হয় কষ্টও হয় যিহেতু অলপ সৰহকৈ পুহিবলগীয়া হয় সিহঁতক খোৱা বোৱাৰ ক্ষেত্ৰত দৰৱ পাতিৰ ক্ষেত্ৰত চকু দিবলগীয়া হয় বেমাৰ আজাৰ হ'লে অলপ খৰচ পাতি আছে তেনেকৈ আপোনাৰ চৰকাৰী আঁচনিও আছে সেইবোৰ পোহা যেনেকৈ গাহৰি ছাগলী গৰু পোহাৰ হেৰি আছে চৰকাৰী আঁচনি সেইবোৰ যোগেও পুহিব পৰা যায় গাঁও অঞ্চলত সাধাৰণতে ইমান সেইবোৰৰ প্ৰভাৱ নপৰে কাৰণ গাঁও অঞ্চলত ইমান মানুহে গম নাপায় খুব কম সুবিধা পায় গাঁও অঞ্চলৰ মানুহে এই সাধাৰণতে আমাৰ লোকেল যিবোৰ জীৱ জন্তু পশু পক্ষী আছে সেইবোৰ পুহি আমাৰ গাঁও অঞ্চলৰ মানুহবোৰ চলি আছে আৰু তেনেকৈ